হয় ছাৰ হয় ছাৰ হয় ছাৰ হয় ছাৰ হয় ছাৰ হয় ছাৰ হয় ছাৰ হয় ছাৰ মই চেষ্টা কৰিম ছাৰ মই হয় ছাৰ হয় ছাৰ হয় ছাৰ মই চেষ্টা কৰিম কৰিব কাৰণে হয় ছাৰ হয় ছাৰ হয় ছাৰ থেংক ইউ ছাৰ হয় ছাৰ হয় ছাৰ ধন্যবাদ